হেল্ল' হেল্ল' অঁ অঁ কওক অঁ হয় কৰোঁ ক'বচোন

আপোনাৰতো এজনৰতো আমি এনেকুৱা হাজাৰকৈ লওঁ মানে এদিনত এজনৰ আপুনি কেতিয়ালৈ যাব হয় হয় অ' ঠিক আছে হয় যদিহে দুদিন এনেকুৱা থকা যায় ডেন মৰ্নিং ব্ৰেকফাষ্টটো হ'ব আৰু আপোনাৰ লাঞ্চটো আৰু এনেকুৱা গধূলি টাইমত এনেকুৱা চাহ এনেকুৱা কিবা এটা থাকিব আৰু আপোনাৰ ৰাতি ডিনাৰটো থাকিব আৰু থাকে যদি আপুনি থকাৰ ব্যৱস্থা হৈ যাব আমাৰ ইয়াত মই আমি কৰি দিম সেইটো হয় নাৰেঙ্গীত আপুনি নাৰেঙ্গীলৈ গুচি আহিলেই হ'ল অঁ আপুনি গুচি আহি মোক কণ্টেক কৰিলেই হ'ল ৰাতিপুৱা আপোনালোকে ৰাতিপুৱাই ওলাই আহিব ন হয় হয় ঠিক আছে দিয়ক মোক কণ্টেক কৰিলেই হ'ল আপুনি